যোগাসনৰ অভ্য়াস বৰ্তমান এক প্ৰকাৰৰ সুন্দৰ পদক্ষেপ বুলি ক'ব পাৰি বৰ্তমান সকলো স্কুল কলেজতে হওক এই যোগাসনৰ ক'ৰ্চটো সকলোৱে কৰিছে মানে ধৰক একেবাৰে নিত্য় প্ৰয়োজনীয় হিচাপে ব্য়ৱহাৰ কৰাৰ নিচিনা হৈ পৰিছে যোগাসন কৰিবই লাগিব সকলোৱে বাধ্য়তামূলক হৈ পৰিছে তাৰমানে যোগাসনটো কৰিলে অকল যে মানুহৰ মানে দৈনন্দিন জীৱনৰ যিবিলাক ধৰক বেমাৰ আজাৰৰ পৰা আদি কৰি হৈ থাকে সেই বেমাৰ আজাৰবোৰ মানে ভাল হোৱাতো বহুত সহায় হয় যোগাসনটো কৰিলে গতিকে মানে মানুহে যোগাসন কৰিবই লাগে ইয়াৰ দ্বাৰা বহুত বহুত বেছি মানে উপকাৰ পাব পাৰি ধৰক বেমাৰৰ ক্ষেত্ৰত

এই যিবিলাক মানে হেৰি গাঁঠি থাকে সেই গাঁঠিবিলাক ক্ষয় যায় কঁকালৰ বিষ হয় বাহুৰ বিষ হয় নাৰ্ভৰ প্ৰৱ্লেম হয় এইবিলাকৰ কাৰণে ধৰক মানে

সেইকাৰণে কি কৰিবলগীয়া হৈছে তেওঁলোকে আকৌ যোগাসন কৰিবলগীয়া হৈছে যোগাসনৰ যোগেদি মানে সেই যি বন্ধ হৈ থকা

ইয়াৰ দ্বাৰা মানে ইয়াৰ পজিটিভ পইণ্ট এইটোৱেই মানে যোগাসনটো কৰিলে ধৰক মানুহৰ এনেকুৱা এটা ভাল লাগি যায় ৰাতিপুৱাই যদি ধৰক যোগা কৰি লোৱা যায় তেতিয়াহ'লে দিনটোলে মানে খুব ফ্ৰেচ লাগে হাত ভৰিবিলাক চলাচল কৰা মানে খোজ নেকাঢ়িলেও যেন আমি বহুত দুৰ খোজকাঢ়িলো ভৰিৰ পেশীবোৰ মানে সঞ্চালনবোৰ বহুত ধুনীয়া হয় গতিকে মানে ফ্ৰী হৈ থাকিব পাৰি গোটেই দিনটোলে সেইকাৰণে আমি সকলোৱে যোগাসন কৰোঁৱেই ধৰক আগতেটো আমাৰ মা দেউতাহঁতে ৰাতিপুৱা শোৱাৰ পৰা উঠালৈকে যিখিনি কাম কৰিছিলে কামখিনিতেই তেওঁলোকৰ যোগাসন হৈ থকাৰ নিচিনা হয় কিন্তু আমিটো বৰ্তমান সেইখিনি কাম নকৰোঁ আগৰ মাহঁতে ঢেঁকীত চাউল মানে ধান বানি পেলাই চাউল উলিয়াই ভাত বনাইছিলে এতিয়ানো কেইজনী মহিলাই ঢেঁকীত চাউল খুন্দে নুখুন্দেই হয় নে নহয় পিঠাগুৰি কেইটামান খুন্দিবলৈ হ'লে মিক্সীটো ব্য়ৱহাৰ কৰে মানে বৰ্তমান আমাৰ মানুহবিলাক একেবাৰে নিষ্কৰ্মা হৈ পৰাৰ নিচিনা হৈছে এলেহুৱা হৈ গৈছে যাৰ ফলত মানে বেমাৰে আমাৰ বেছি দুৰ্বল কৰি পেলাইছে বিশেষকৈ মহিলাসকল অতি বেছি দুৰ্বল হৈ পৰিছে

খুব ধুনীয়া লাগি যায়গে নিজকে আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাকক স্কুলত যোগাসন কৰায় যোগ দিৱসতো যোগাসন সকলোৱে কৰিবলৈ ওলাই যায় ভাল লাগে দেখি পেলাই সকলোকে সিদিনাখন মানে ডিষ্ট্ৰিক লাইব্ৰেৰীত নগাঁও জিলা পুথিভঁৰালত মোৰ ছোৱালীয়েও যোগাসন কৰি আহিছেগে সিহঁতৰ গোটেই গ্ৰুপটোৱে কৰিছে স্কুলৰ দেখি ইমানেই ভাল লাগিছে সৰু সৰু ল'ৰা ছোৱালীবিলাকে যেতিয়া যোগাসন কৰিছে সিহঁতক আঁতৰৰ পৰা চাই থাকি বহুত সুন্দৰ লাগিছে সিহঁতে বৰ ধুনীয়াকে কৰিব পাৰিছে আৰু সৰু ল'ৰা ছোৱালী বিলাকৰ ধৰক হাঁড়বোৰ মানে ফ্লেক্সিবল হৈ থকা নিচিনা হয়তো তেওঁলোকে কৰিবও পাৰে ডাঙৰতকে বেছি ধুনীয়াকে তেতিয়া চাই মানে বহুত সুন্দৰ লাগিছে আৰু সিহঁতৰ মানে এইটোও অনুভৱ হয় তেওঁলোকৰ টীচাৰে মানে বুজাই দিছে যে তোমালোকে যদি সৰুৰ পৰাই এইবোৰ কৰিব পাৰা

আৰু কাৰণ এতিয়া ধৰক নাৰ্ভৰ প্ৰৱ্লেমৰ কাৰণে আমি এতিয়া বৰ্তমান এনেকুৱা হৈ পৰিছোঁ কোঙা হৈছোঁ কিন্তু সেই যদি যোগাসনখিনি কৰি থকা যায় তেতিয়াহ'লে নাৰ্ভৰ সমস্য়াৰ পৰা বহুতো হাত সাৰিব পাৰি

বহুত ৰোগৰ পৰা মানে উপশম পাব পাৰি আমি সেইখিনি কৰিবলৈ চেষ্টা কৰিব লাগিব সকলোৱে যদি কৰোঁ ব্য়ায়াম বস্তুটো সকলোৱে কৰিব পাৰে একেবাৰে সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে সকলোৱে ব্য়ায়াম কৰিব পাৰে মানে শৰীৰটো সুস্থ ৰাখিবলৈ ব্য়ায়াম কৰাটো অতি প্ৰয়োজন যোগাসন কৰিবই লাগিব যোগাসন যদি আপোনালোকে সঠিকভাৱে কৰে মানে এটা সুন্দৰ ধৰণে ধৰক মানে নিয়ম মতে যদি কৰি যায় তেতিয়াহ'লে শৰীৰটোৱে বহুতখিনি আৰাম পায় আৰু বেমাৰ বিশেষকৈ বেমাৰৰ পৰা মানে বেমাৰৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ গতিকে আমি সকলোৱে আহক যোগাসনত মনোনিৱেশ কৰোঁ